অঁ হয় অঁ মই মানে হেৰি অৰ্ডাৰ এটা দিব বিচাৰিছিলোঁ অঁ আঠ তাৰিখে মানে মোৰ মানে হেৰি আছে এ ল'ৰাটোৰ অন্ন প্ৰাশন আছে

মানে বহুত মানুহ আহিব যে লগৰবোৰ আহিব অঁ চিকেন লাগিব বিৰিয়ানি পোলাও হয় হয়

অঁ আপুনি সঠিক টাইমত পঠিয়াই দিব